আচ্ছা এই মই আপোনাৰ নাম্বাৰটো ইয়াতে এডভাৰটাইজত পাইছোঁ ৰূম বিছাৰি ফোন কৰিছিলোঁ আপোনাৰ তাত বোলে ৰূম আছে দুটা ৰূম আছে আচ্ছা মই চিংগল ল'ৰা হয় চিংগল হিচাবে থাকিম এতিয়া কি হিচাবত চিষ্টেম আছে কেনেকৈ আছে অলপ বুজাই ক'লে ভাল হয় বিজনেচ নহয় মই থাকিম থকা ৰূম এতিয়া মই চিংগল ল'ৰা থাকিম ষ্টুডেণ্ট হয় পঢ়ি আছোঁ কলেজত আপুনি এতিয়া ৰূমটো ৰেণ্ট কিমান হ'ব মানে অলপ বুজাই ক'লে ভাল হয় মই ইণ্টাৰেষ্টেড ৰূমটোৰ কাৰণে

আচ্ছা আচ্ছা আচ্ছা আচ্ছা এইট থাউজেণ্ট ঠিক আছে বাৰু হ'ব এইট থাউজেণ্ট আৰু কিবা নিয়ম কিবা আছে নেকি বাৰু নিয়ম কানুন যেনে ধৰক মই ষ্টুডেণ্টতো মোৰ মোৰ লগৰ ল'ৰা কেতিয়াবা আহিব কেতিয়াবা পাৰ্টি চাৰ্টিও হ'ব সেইটো লৈ কিবা অসুবিধা আছে নেকি বাৰু অঁ আৰু আচ্ছা লাইটৰ বিলটো খুড়া কেনেকুৱা হ'ব লাইটৰ বিলটো মানে এক্সট্ৰা হ'ব নে কি ভাড়াৰ ল মই দিব লাগিব

আৰু আপোনাৰ কি কয় মোৰ কিন্তু খুড়া কেতিয়াবা দেৰিও হয় মানে কলেজৰ পৰা আহি টিউচন থাকে কিবা থাকে দেৰিও হয় কিন্তু এঘাৰটা বাৰটামান বাজে কিন্তু ৰূমত কেতিয়াবা আ আহি পোৱা

আচ্ছা

আঠ হাজাৰতকৈ অলপ কম কিবা ডিচকাউণ্ট হ'ব নেকি আঠ হাজাৰটো মোৰ কাৰণে অলপ বেছি হৈছে

ঠিক আছে দিয়ক হ'ব দিয়ক মই বাৰু কেতিয়া মানে আহিব পাৰিম অঁ মই বাৰু এতিয়া এই মাহত মানে আপোনাৰ এটা জেগাত আছোতো এইটো আপোনাৰ মোক এক তাৰিখে ৰূমটো খালি কৰিব দিছে মই জুন মাহৰ এক তাৰিখৰ পৰা চিফ্ট হৈ যাম খুড়া এই নাম্বাৰটোত আপোনাক যেতিয়াই তেতিয়াই ফোন কৰিব পাৰিমনে ধৰক যেতিয়া যেতিয়া মই ধৰক আহিম আপুনিতো নাথাকিবও পাৰে গতিকে এইটো নাম্বাৰত ফোন কৰিম মই আহি পালে হ'ব আচ্ছা আচ্ছা আৰু খুড়া পইচাটো কেনেকৈ দিম মানে আপোনাক মানে ক'ত লগ পাম পইচাটো দিয়াৰ কাৰণে আচ্ছা

ঠিক আছে বাৰু হ'ব বাৰু মই একবাৰ যাম বাৰু আপোনাক লগ কৰি আহিম ঠিক আছে দিয়ক হ'ব দিয়ক থেংক ইউ